আমাৰ অঞ্চলত তিনিটাকৈ প্ৰসিদ্ধ অনুষ্ঠান আছে প্ৰথমতে মই দৌল যাত্ৰাৰ কথা ক'ব বিচাৰিম দৌল যাত্ৰা আমাৰ ইয়াতে দুদিন হয় এদিন গোঁসাই পূজা হয় আৰু এদিন গোঁসাইক লৈ আনে আমাৰ গোটেই অঞ্চলটোত ফুৰাই আমি গোটেই ঘৰৰ পৰিয়াল মিলি পেলাই সেৱা কৰোঁ নামঘৰৰ মানুহ আহি আমাক হোলি দিয়েহি তাৰ পিছত দু দুই নম্বৰতে আমাৰ ইয়াতে বহুত পূজনীয় মন্দিৰ যোনটো হ'ল আমাৰ মহাভৈৰৱ মন্দিৰ তাতে শিৱ পূজা যেতিয়া হয় তেতিয়া দুদিনকৈ তাতে পালন কৰা যায় তেতিয়া বহুত ভক্ত আহি পেলাই পূজা কৰেহি মন্দিৰ দৰ্শন কৰেহি আহি পেলাই তাতে আমাৰ মেলা হয় চবেই আহি মেলাও ফুৰে আৰু দৰ্শনো কৰে ৰাতিপুৱাই আহি পেলাই শিৱ লিংগত পানী দিয়েহি আৰু তিনি নম্বৰতে আমাৰ দুৰ্গা পূজা দুৰ্গা পূজাত আমাৰ ইয়াতে বহুত প্ৰসিদ্ধ মন্দিৰ ভৈৰৱী মন্দিৰ তাতে আহি পেলাই বহুত পৰ্যটক আৰু ভক্তসকলে গৈ পেলাই দৰ্শন কৰেগৈ মা দুৰ্গাৰ তাতে চাৰিদিন যিহেতু আমাৰ পূজা তেতিয়া সেই চাৰিদিনৰ ভিতৰত তিনি দিনত আপোনাৰ ম'হ বলি দিয়া যায় আৰু তাতে বিশেষকৈ তাতে বলি দিয়াই যায় তাৰ পিছত তাতে বহুত ভক্তসকল যায় ৰাতিপুৱাই যায় গৈ পেলাই নিজৰ কথাবোৰ কয় চাকি জ্বলায়গৈ তাৰ পিছত তাতে প্ৰসাদ দিয়ে তাতে নিজৰ কোনোবাই যদি বিচাৰে তাতে গৈ পেলাই ভোগ দিয়েগৈ আৰু চবে মিলি পেলাই তেনেকৈ খাই আৰু যিটো ভোগ হেৰি অনুষ্ঠান আমাৰ ইয়াতে আৰু হয় সেইটো হ'ল আমাৰ মুছলীম হেৰি যিটো ঈদ মনা যায় সেইটোত বহুত ঈদ মনা মুছলীমা মানুহেও ঈদ মনাই আহি পেলাই ঈদগাহ ফিল্ডত কৰেহি নামাজ পঢ়েহি আৰু বিভিন্ন এনেকুৱা ম মছজিদ আছে তাতে গৈ পেলাই তেখেতসকলে নামাজ পঢ়েগৈ